অঁ বৰমা আপোনাৰ ওচৰত জয় বৰুৱাৰ কেছেটটো আছে নেকি বিচাৰি দিবচোন গানখিনি শুনি ভাল লাগে তাৰ গানটো শুনিব মন গৈছিলে তাৰ গানখিনি ঠিক আছে বিচাৰি থ'বচোন অঁ ভাল ভাল ভাল ভাল